হাঁহ কুকুৰাৰ আৱৰ্জনাবোৰ খেতিত দিলে খেতি ভাল হয় আকৌ ধান খেতিত ধান খেতি কৰাৰ আগত যেতিয়া হাল বোৱা হয় তেতিয়া হাল বোৱাৰ আগে আগে হাঁহ কুকুৰা আৱৰ্জনাবোৰ পথাৰত দিব লাগে তেতিয়া ধানৰ পৰিমাণ বেছি হয় আকৌ শস্য খেতিত কেতিয়াবা আমি জিকা কোমোৰা লাও জিকা ভোল সকলোবোৰ পাচলি কৰোঁ তাতো দিব পাৰি আৱৰ্জনাবোৰ সেই আৱৰ্জনাবোৰৰ দুৰ্গন্ধবোৰ মানুহৰ স্বাস্থ্যৰ বাবে বেয়া সেয়েহে এইবিলাকৰ লগত লাগি থাকোঁতে মাক্স ব্যৱহাৰ কৰিব লাগে হাত মজাও পিন্ধি ল'ব লাগে